অসমৰ পিকনিক প্লেছ বা বনভোজস্থলী হিচাপে যিমানবোৰ জেগা আছে তাৰ ভিতৰত আমছৈখনো এখন উল্লেখত ল'বলগীয়া বনভোজস্থলী ইয়াৰ প্ৰাকৃতিক সৌৰ্ন্দয্য আৰু শোভাই সকলো পিকনিক খাবলৈ অহা ৰাইজক আকৰ্ষিত কৰে আৰু আমছৈৰ বিষয়ে সকলো ৰাইজেই ভালকৈ জ্ঞাত আৰু মোৰ কৰ্মসূত্ৰে যিহেতু ৰহা আমছৈ ছাইদটো মোৰ নিজৰ এলেকাত পৰে সেই হিচাপে এই জেগাকণ বনভোজস্থলীকণ মই মোৰ কৰ্মস্থলীৰ ভিতৰত পৰাৰ বাবে সঁচাকৈ আনন্দিত আৰু মোৰ কৰ্মব্যস্ততাৰ মাজৰ আজৰি সময়কণ ইয়াতে মই কটাই বেছি ভাল পাওঁ মই কিছু বিশেষ বিশেষ দিনত মোৰ ঘৰৰ পৰিয়াল বন্ধু বান্ধৱক তালৈ নিমন্ত্ৰণ কৰি একেলগে এসাজ খাই প্ৰাকৃতিক শোভা আৰু আমছৈ পিকনিকস্থলী বুলি ক'লে তাৰ নামটো হৈছে শিৱকুণ্ড শিৱকুণ্ডৰ যি প্ৰাকৃতিক শোভা তাক আৰু বৰ্ণনা কৰিব নোৱাৰি যোনে আহি পাইছে নিশ্চয় তেওঁ জ্ঞাত গতিকে কৰ্মসূত্ৰে মই বহুত বছৰ ধৰি এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছোঁ আৰু তাতে মোৰ বহুতো জ্যেষ্ঠ বন্ধু ভাতৃ বন্ধু যথেষ্টখিনি তাতে আছে আৰু তেওঁলোকৰ সহযোগীতায়ে মোক সঁচাকৈয়ে আনন্দিত কৰে সেয়েহে আজৰি সময়ত মোৰ নিজৰ পৰিয়াল তথা সেই লোকেল বন্ধু ভাতৃবন্ধুসকলক বা জ্যেষ্ঠসকলক একেলগে আমন্ত্ৰণ কৰি এসাজ খোৱাৰ যিটো হেঁপাহ যিটো অভিজ্ঞতা সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ বহুত মনত আনন্দ দিয়ে গতিকে সঁচাই স্মৰণীয় হৈ থাকিব সদায় শিৱকুণ্ড গতিকে মই সেইবাবে আমছৈ পিকনিকস্থলী বা বনভোজস্থলী হিচাপে শিৱকুণ্ডক মোৰ মানসপটত এটা নিভৃত কোণত ঠাই দি থৈছোঁ সঁচাই ভাল লাগে বহুত ধুনীয়া বহুত সুন্দৰ পৰিৱেশ প্ৰাকৃতিক শোভাৰে ভৰা নিশ্চয় আপোনালোকে আহিলেও ইয়াক উপভোগ কৰিব পাৰিব আৰু মই কোৱা কথাখিনি যে সঁচা অৰ্থত শুদ্ধ তাক উপলদ্ধি কৰিব পাৰিব ধন্যবাদ